হেল্ল' অঁ দাদা এই পঞ্চায়তৰ প্ৰেচিডেণ্ট ছাৰ হয়নে এইটো আমাৰ এই গলীয়া মাটিৰ পৰা কৰা হৈছে এইটো অঁ এইটো গাঁও পঞ্চায়ত লাগিছিল ন অঁ এই আমাৰ মানে ফিল্ডখনৰ কাৰণে অলপ কিবা যা যোগাৰ চলিছে নি বাৰু কিবা কাগজ ক্লিয়াৰ আছিলে দুই তিনি বছৰ আগতেই কলিয়া মাটি নিশ্চয় মানে এইবাৰ ক্লাবত ভলীবল সেইটো আমাৰ মানে গাঁৱৰ ফিল্ডখন অলপ মেৰামতি কৰিব লাগিছিলে বাউণ্ডেৰীটোকে মাৰি দিব লাগিছিলে যিমান পাৰে আৰু

কাম হোৱা নাই আৰু একো মানে একো হেৰিয়ে নাই খা খৱৰয়ে নাই একো হোৱা নাই সেইটো আৰু আপুনি কিবা

অঁ লাগিব নি অকল ভলীবল দিব অঁ অকল আমাৰ ইয়াত ভলীবল দুটাহে দিলে বাকী একো নিদিলেই পাৰিলে আপুনি দাদা গ'লে দি পঠাবচোন কাবাৰ কাবাৰ কিবা কিবা এতিয়া কিবা খেলৰ সামগ্ৰী আহিছে নিকি বাৰু কিবা ভলীবল ফুটবল কিবা বেট চেট আহিছে নিকি ক্ৰিকেটৰ অঁ সেইটো হয় অঁ ষ্টাৰ্ট হৈ আছে বা ক্ৰিকেট চলি আছে আপুনি যেনে তেনে পাৰিলে আমালে খেলা সামগ্ৰী ফিল্ডখনকযে পাৰিলে আপুনি অলপ কিবা এটা চেষ্টা কৰি চাব আৰু ফিলখন বহুত বেয়া হৈ গৈছে গৰু ছাগলীয়ে হাগে মানুহে তাতে পানী বটল চানি বটল সেইটো মানে অলপ বেয়া হৈছে সেইটো মেৰামতি কৰিব লাগিছিলে পুনৰ নিৰ্মান কৰাহেঁতেন ভাল আছিলে সেইটো মোৰ নামটো কুকিল গগৈ

হয় হয় আগতেও ইমান দুই তিনিখন কাগজ দিওঁতে আৰু খা খৱৰ নাই আপুনি নতুনকৈ আহিছে নি বাৰু মানে ইয়াত প্ৰেছিডেণ্ট নতুনকৈ আহিছে নি অঁ মানে আগতে দুইদিন পিছৰ আগত দিওঁ সেইকিখন কাগজৰ একো মানে কানসাৰেই নিদিয়ে অঁ অসুবিধাটো আছে ঢ়েৰ ক'তনো চব পাৰিব ইমানটো নোৱাৰিব ন আপুনি এজন মানুহে যি যি আহে আৰু সেইটো তাকে দিব খেলৰ সামগ্ৰী কি হ'ল আৰু গাঁৱত ল'ৰা ছোৱালী সংখ্যাও ঢ়েৰ হৈ গৈছে দুটা এটা ব'ল দিলে একোয়ে নহয় ডাঙৰ সকলে কি অসুবিধা হৈ যায় থাকি যায় আকৌ আহিব লগীয়া হয় ফুটবলটো নাই আছে দুটা বৰ বাকলি ওলাইছেগে আৰু মানে ভাল হৈ থকা নাই পাৰিলে দি পঠাবচোন আপুনি মানুহ যদি আমাৰ যদি মানুহজন যায় তালে অঁ অঁ এইটো মানে একদম বহুত জৰুৰী হৈ আছে বেয়া হৈ গৈছে খলা বমা হৈ গৈছে বাউণ্ডাৰীটো মাৰি ভাল হ'ব আৰু বস্তুটো লাগে আৰু এতিয়া লাগে খৰালি টিজনো হৈছে সেইটোবে কথা হয় আমাৰ ইয়াত মানে হ'লেও সেনেকে ল'ৰা ছোৱালীবোৰ সেনেকে কৰে আছিলোঁ বেয়া হ'লেও আপুনি অলপ চাব যেনে তেনে

ঠিক আছে তেন্তে জনাম জনাম অঁ ঠিক আছে আজিকালি ভিতৰত কৰি দিম কামটো অঁ ঠিক আছে